অঁ কৃষকসকলে মানে জন্তুসমূহ জন্তুৰ মলসমূহ মানে এনেকৈ ধৰণে পৰিচালনা কৰিব লাগে মানে ধৰক মানে কিবা এটা যতনত ভৰাই ধৰি লোৱা চাফ চিকুণ কৰি পেলাই মানে বেলচাই দিয়ে ভৰালে বা কোৰ দিয়ে ভৰালে এই কিবা এটা বাচনত মানে ভৰালে ভৰালে ভৰাই পেলাই আপুনি ধৰক লৈ গ'ল গোবৰ বা ছাগলী গোবৰ আপুনি লৈ গ'ল লৈ গৈ পেলাইনি পেলাই আপুনি গছ এজোপা গুৰিত দিলে বা পাণ এজোপা গছত গুৰিত দিলে গুৰিত দিয়াৰ পিছত মানে কি হ'ব মানে তেতিয়া এই তাৰপৰা এটা সাৰ হ'ব বা আপুনি গোবৰখিনিপৰা মানে ক'ৰবাত এনেকুৱা ধৰক গোবৰ গেছ যদি আছে সেই গোবৰ গেছ থাকিলে আপুনি ধৰক গোবৰ গেছতো মানে এই গোবৰখিনিত দি পেলাই আপুনি গেছ তৈয়াৰ কৰিব পাৰিব সেই তেনেকুৱাও সুবিধা ল'ব পাৰিব আপুনি আৰু যদি সেই মলখিনিৰপৰা মানে যিখিনি গৰু মানে গোবৰ বুলি কওঁ আমি সেইখিনি মানে আপুনি সেইটো কৰিব পাৰিব আৰু নহ'লে গছৰ গুৰিত দিব পাৰিব আপুনি পাণ গছ গুৰিতো দিব পাৰিব যি গছ গুৰিতেই হওক আপুনি দিব পাৰিব ফুল গছৰ গুৰিত থ'লেও দিব পাৰিব সেই দিয়াৰপৰা মানে ভাল হ'ব মানে তাত মানে বহুতখিনি মানে বন ঔষধৰ গুণো আছে মানে সেই মলখিনিত গৰু যিখিনি মল মানে বহুত ৰকম ঘাঁহ খাই থাকে ন বহুত ঔষধো খাই থাকে মানে গছ লতা পাত দি ইত্যাদি কৰি সেইবোৰ খাই পেলাই সেই মলখিনি মানে বহুতখিনি সাৰো হ'ব মানে আৰু বহুতখিনি মানে কামো কৰিব মানে মানে ফুল বছৰ গুৰিত দিব পাৰিব মানে বা বেলেগ গছত গুৰিত পাণ গছত দিব পাৰিব তাৰপিছত আপোনাৰ ধৰক যেনে আকৌ ছাগলী ছাগলী গোখিনিও আপুনি দিব পাৰিব একেই ধৰণকে দিব পাৰিব আপুনি ছাগলীখিনি পাৰিলে অলপ শুকুৱাই ল'ব লাগে মানে শুকাই লৈ পেলাই মানে তাত যিখিনি ধৰা বীজাণু থাকিব সেইখিনি মানে ভা মৰি যাব কিছুমান বীজাণুবিলাক নাশ হৈ যাব মানে নাশ হৈ যোৱাৰ পিছত সেইখিনি শুকুৱাই লোৱাৰ পিছত আৰু আপুনি খুন্দিব পাৰিব খুন্দি পেলাই আপুনি ধুনীয়াকৈ এটা পচন সাৰৰলেখীয়া এটা বস্তু তৈয়াৰ কৰিব পাৰিব তৈয়াৰ কৰা পিছত আপুনি সেইখিনি গছৰ গুৰিত দিব পাৰিব ফুলৰ গুৰিত দিব পাৰিব সকলো গছৰ গুৰিতেই দিব পাৰিব তাৰপিছত আপোনাৰ ধৰক যিখিনি গোবৰ হ'ব সেই গোবৰখিনি মানে গৰু গোবৰখিনি আপুনি শুকান কৰিবও পাৰে শুকান কৰি ৰখাৰ পিছত আপুনি সেইখিনি গোবৰ আপুনি নি পেলাই আপোনাৰ যদি মীন পালন আছে মানে ধৰক মাছ আছে মানে মাছৰ খেতি আছে মানে ফিচাইং আছে ধৰক আপুনি ফিচাঙত নি পেলাই ধৰক সেই গোবৰখিনি শুকাই পেলাইহেনি আপুনি ফিচাইঙটো দিব পাৰিব মানে সেই মাছে মানে সেই বনৰপৰা হোৱাইতো বস্তু হয় ঔষধতো সেইটো মানে মাছেও খায় আমাৰ কাৰণেও ভাল হয় সেইটো বস্তু দিব পাৰিলেও ভাল আৰু কেঁচাকৈ দিব পাৰিলেও ভাল কেঁচাকৈ কমতি পৰিমাণত দিব লাগে আৰু শুকান হ'লে মানে আপুনি বেছি পৰিমাণে দিব পাৰিব বেছি মানে কি আৰু ধৰক আপোনাৰ কেঁচা গোবৰ পাচলি দেই শুকান গোবৰ পাচলি দিলে ঠিক তেনেদৰে মানে থাকিলে মানে এইখিনি তেনেকুৱা কাম কৰিব পাৰিব আৰু বহুতখিনি সাৰৰ কাম কৰি আপুনি গাঁত খান্দি পেলাই ৰাখিব পাৰিব গাঁত খান্দি ৰখাৰ পিছতো আপুনি তাৰপৰা বহুতখিনি মানে সাৰ হৈ যাব নহয় সেই সাৰখিনি আপুনি পচন হিচাপে মানে য'ত ব্যৱহাৰ কৰিব পাৰিব আপুনি তাতে গৈ পাৰিব কিন্তু ভালকৈ খালী গোটাবও লাগিব আৰু ৰাখিবও লাগিব আৰু সেইখিনি জানিবও লাগিব কৰিব লাগিব তেতিয়া মানে সকলোৱে ভাল হ'ব